এটি নৱজাতক জন্ম হোৱাৰ প্ৰথম তিনি দিনৰ পাছত জাল দিয়া হয় কিয়নো জালুক দি জালুকীয়া খালেহে মাকৰ বোলে গাখীৰ ওলাই আৰু মাকৰ গাৰ বিষ কমে সেই কাৰণে জাল দিয়া হয় তাৰ পাছত যেতিয়া নাড়ী সৰিব তেতিয়া আকৌ বাজলৈ উলিওৱা হয় বাজলৈ উলিওৱাতে ল'ৰাটিৰ ধুনীয়াকৈ গা চা ধোৱাই কাপোৰ কানি পিন্ধাই গাঁৱৰ মহিলা আনি চোতালত সমাজ পাতি বহি এনেকৈ জুই জুমুঠি আৰু শিলৰ শিল লৈ মাকে নৱজাতকটোক লৈ বাহিৰলৈ ওলাই আহে ওলাই আহি তাতে তাক শিলতে মাথাটো অলপ লগাই তাৰ পৰা সেৱা সমাজৰ মহিলা সমাজৰ মাজলৈ যায় তাত গৈ মহিলা আশীৰ্বাদ দিয়ে আৰু সেৱা সৎকাৰ কৰি আৰু কি কেনেকৈ কিতাপ বহী আছে উলিয়াই আনি ল'ৰাটোৰ হাতত লগাই মানে আখৰ লিখা এইটো আমাৰ পৰম্পৰা তাৰ মানে আখৰ লিখাই তাৰ পাছত আৰু মহিলাসকল আকৌ এইবিলাক অনুষ্ঠান ভাঙি ঘৰা ঘৰি যায় আৰু তাৰ পৰা নৱজাতকটো আকৌ ভিতৰলৈ সোমাৱাই নিয়ে তাৰ পাছত আহিলে শুদ্ধি এমাহত আকৌ শুদ্ধি সকাম পাতিবলগীয়া হয় কিয়নো শুদ্ধি সকাম চুৱা লাগি থাকে বুলি কৈ আমাৰ অসমীয়াৰ মতে সেয়ে চুৱা ভাঙিব কাৰণে আকৌ সমাজ মাতি আনি ভকত বৈষ্ণৱ মাতি আনি নাম গোৱা পাতি ল'ৰাটোৰ শুদ্ধি সকাম পাতি শুচি কৰা হয় সেইদিনাখনিৰ পৰাহে মাকে ঘৰলৈ অহা আলহীক চাহ জলপান চাহ চাহ চাহ জলপান খোৱাই কৰি পঠায় তাৰ পাছত আহিলে অন্নপ্ৰশন্ন নৱজাতকটো জন্ম হোৱাৰ সাত মাহত ল'ৰাটো ভাত মুখত দিবলগীয়া হয় সেয়াকে অন্নপ্ৰশন্ন বুলি কয় এই অন্নপ্ৰশন্ন নানা ধৰণৰ ব্যঞ্জন ৰান্ধি মমায়েকে ল'ৰাটোক নতুন কাঁহৰ বাচনত ভাত খোৱাই তাৰ মমায়েকে খুওৱাৰ পাছতহে পৰিয়ালৰ অন্যসকলে আকৌ নৱজাতকটোক ভাত মুখত দিয়ে তাৰ শেষত হ'ল জন্মৰ দিন তাৰ মানে বাৰ্থ দে এই বাৰ্থদেটোত ল'ৰাটোৰ যাতে ভৱিষ্যতলৈ ভাল হয় সেই কাৰণে অভিভাৱকে গাঁৱৰ ভকত বৈষ্ণৱ মাতি আনি ঘৰত নাম কীৰ্তন কৰি ল'ৰাটোৰ যাতে ভৱিষ্যতলৈ ভাল হয় সেই কাৰণে সেৱা সৎকাৰ কৰি চাউল একঠা খোৱাই এয়া হ'ল নৱজাতকৰ কৰিবলগীয়া অনুষ্ঠান